প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে মানৱ জীৱনত বাৰুকৈ প্ৰভাৱ পেলাইছে কিয়নো বৰ্তমান যুগত প্ৰচলিত স্মাৰ্টফোন ইণ্টাৰনেট আদি বিভিন্ন ধৰণৰ সুবিধাৰ ফলত মানৱ জীৱন ফলপ্ৰসূ হৈ উঠিছে ইণ্টাৰনেট স্মাৰ্টফোন আদিৰ জৰিয়তে বিভিন্ন ধৰণৰ বাৰ্তা স্মাৰ্টফোনযোগে এজনৰ পৰা আনজনলৈ বাৰ্তা পঠিয়াব পৰা যায় আৰু ইণ্টাৰনেটৰ জৰিয়তে বিভিন্ন ধৰণৰ বস্ সামগ্ৰী

আদি এখন ঠাইৰ পৰা আনখন ঠাইলৈ বিভিন্ন ধৰণৰ ডাটা যিয়ে হওক সকলোবোৰ ইণ্টাৰনেটৰ জৰিয়তে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ পঠাব পৰা যায় আৰু এই ইণ্টাৰনেটৰ জৰিয়তে বিভিন্ন ধৰণৰ টিকেট বুকিং কৰিব পৰা যায় আৰু হোটেল বুকিং পে'মেণ্ট বিভিন্ন ধৰণৰ আমি সামগ্ৰী কিনাৰ পিছত পে'মেণ্টৰ ক্ষেত্ৰত গুগুল পে' আদি এপছৰ গুগুল পে' ফোন পে' পে'টিএম আদি এপছৰ জৰিয়তে আমি সেই পে'মেণ্টটো আমি কৰিব পাৰোঁ বিভিন্ন ধৰণৰ বজাৰ আদিৰ ক্ষেত্ৰত আমাৰ সুবিধা হয়